হেল্ল' অঁ হেল্ল' দাস উবেৰ ড্ৰাইভাৰ হয়নে অঁ হয় হয় মই যে আপোনাক অথনি ফোন কৰিছিলোঁ হয় যোৰহাটলৈ যাবৰ বাবে হয় হয় মই আপোনাক সেই ঠিকনাটো দি দিছোঁ মই হয় হয় মোৰ ঘৰৰ ঠিকনাটো দি দিছোঁ আপোনাক নতুন মাটি গোহাঁইজান গাঁও ডাক কচু ঘাট জিলা যোৰহাট হয় হয় পিন নম্বৰ সাত আঠ পাঁচ ছয় তিনি তিনি হয় হয় হয় মই আপোনাক মোৰ আপোনাৰ সুবিধাৰ্থে মই আপোনাক মোৰ জি পি এছ লোকেশ্যনটো আপোনাক শ্বেয়াৰ কৰি দিছোঁ আপুনি সোনকালে আহি পাবহি যাতে হয় হয় আপুনি সোনকালে আহিব